অসমত ধৰক বহুতখিনি এনেকুৱাও আছে যেনেকৈ হিষ্ট'ৰিকেল কিছুমান বস্তু আছে যেনেকৈ আপোনাৰ ঐতিহাসিক এনেকুৱা কিছুমান বস্ত আছে ত' সেইখিনি বস্তু এনেকুৱা বহুত বস্তু মিউজিয়ামৰ নিচিনা সজাই থোৱা আছে আৰু সেই সজাই থোৱা তাৰ সন্মুখতে কিছুমান দোকান থাকে য'ত আপুনি বিভিন্ন ধৰণৰ কিতাপ কিনিব পাৰিব বিভিন্ন ধৰণৰ এনেকুৱা ঐতিহাসিক কিতাপ কিনিব পাৰিব য'ত বহুত ধৰণৰ বস্তু আপুনি জ্ঞান প্ৰ্ৰাপ্ত কৰিব পাৰিব অভিজ্ঞ অভিজ্ঞতা কৰিব পাৰিব তো তেনেকেই আপুনি গুৱাহাটীতে হওক গুৱাহাটীটো আপোনাৰ বহুতখিনি এনেকুৱা বুক ফেয়াৰ হয় বা চব জেগাতে অসমৰ চব জেগাতে কিছুমান বুক ফেয়াৰ হয় সেই বুক ফেয়াৰটো আপুনি বিভিন্ন ধৰণৰ কিতাপ কিনিব পাৰিব বিভিন্ন ধৰণৰ হিষ্ট'ৰিকেল বস্তু কিনিব পাৰিব সা সাহিত্যিক বস্তু কিনিব পাৰিব তো অসমত আহি সেইখিনি বস্তু আপোনালোকে কিনিব পাৰিব